ৰাতিপুৱা শুই উঠি মই ভাত বনালোঁ বনোৱাৰ পিছত গেছটো অন কৰোঁ অন কৰাৰ পিছত আৰু বন্ধ কৰি থৈ দিওঁ এইটোৰ কাৰণে সাৱধান থাকিব লাগে যে এনেকুৱা বহুত শুনিছোঁ সিদিনাও মালীগাঁৱত এনেকা মানে ছিলিণ্ডাৰ ব্ৰাছ হৈ গৈছে গোটেই ঘৰ জ্বলি গৈছে সেইকাৰণেই ছিলিণ্ডাৰটো বনোৱা হোৱাৰ পিছত বন্ধ কৰি থ'ব লাগে